হেল্ল' অ' কোৱাচোন অ' আজি মিটিং দিছিল নেকি অ' তেতিয়াহ'লে যাব লাগিব মিটিংলৈ অ' অ' অ' হয় তেতিয়াহ'লে মিটিং দিছা যেতিয়া যাব লাগিব দিয়া মিটিংলৈ যাব লাগিব তুমি যাবা নেকি তুমি কি তুমি তুমি নাযাবা জানো হয় হয় হয় আমাৰো হৈ আছে নহয় যদিহে মিটিংখন পাতে সকলোৱে তেনেকৈ যায় যাব লাগিব আৰু তাত ধৰিবগৈ লাগিব কথাখিনি সভাপতিক লগ ধৰিব লাগিব সভাপতিৰ ঘৰত সোমাই যাব লাগিব যাওঁতে সোনকালে ওলাবা অলপ সভাপতিক ঘৰতে লগ কৰি পেলাই আমি মানে কথা বতৰা পাতিব লাগিব পাতি মিটিংত গোটেইখিনি কথাখিনি অৱগত কৰাব লাগিব

হয় নেকি অ' ওলাবা দিয়া যাম একেলগে হ'ব হ'ব মই ক'ম বাৰু বাকী আমাৰ ইয়াত আছে আৰু কেইজনমান সেইকেইজন গোটেই কেইজনকে কৈ দিম বাৰু দিয়া কৈ পেলাই একেলগে যাম দিয়ক হেঁ দেই একেলগে যাম অ' অ' অ' পংকজ হে পংকজৰ ঘৰ পংকজৰ ঘৰত সোমাই যাম দিয়া তেওঁৰ পদূলিৰে যাব লাগিব পঞ্চায়তলৈ সোনকালে ওলাবা তেওঁৰ ঘৰতে সোমামগৈ সোমাই কৰি কথাখিনি তেওঁৰ লগত পাতিব লাগিব পাতি কৰি আকৌ মিটিঙত তাতে আকৌ পঞ্চায়তত পামগৈ আলোচনা কৰিমগৈ দেই হ'ব দিয়া হেল্ল' অ' হয় ঠিক আছে ওলাবা ওলাবা একেলগে যাম দিয়া অ' মই বাকী কেইজনক ক'ম বাৰু ঠিক আছে হ'ব ঠিক আছে হ'ব